আজিৰ পৰা প্ৰায় আপোনাৰ ছবছৰ মানৰ আগৰ কথা মই এজনী মানে ছোৱালী লগ পাইছিলোঁ ছোৱালীজনী মোৰ বহুত ভাল ফ্ৰেইণ্ড আছিলে প্ৰথম অৱস্থাত তাইৰ লগত মোৰ বহুত ভালকৈ চলিছিলে মানে বহুত মানে বুজা বুজিটো বহুত আছিলে আৰু কিন্তু যেতিয়া মই বেছিকৈ যেতিয়া মই মানে কাষ চাপিলোঁ ন তাইৰ তেতিয়া মই বুজি পালোঁ যে মোতকৈ সম্পুৰ্ণ মানে কঠিন তাইৰ যিটো চিন্তাধাৰা ভাৱবিলাক বহুত কঠিন ধৰক মই অলপ মানে মই ঠাণ্ডা পৰিস্থিতিবিলাক ভাল পাওঁ বেছিকৈ ঘূৰি কৰি বেয়া পাওঁ কিন্তু তাই তেনেকুৱা নাছিলে তেনেকুৱা মানে ঘূৰি কৰি ভাল পায় এনিটাইমে আৰু মই মানে যিবিলাক গান ভাল পাওঁ আপোনাৰ ধৰক মানে ক্লাছিকেল ঠাণ্ডা মুণ্ডা গানবিলাক ভাল পাওঁ অলপ মানে ইমোশ্যনেল যিবিলাক মানে দুখ ট্ৰেজেদি থকা এনেকুৱা টাইপ গানবিলাক মই অলপ ভাল পাওঁ কিন্তু তাই এনেকুৱা নহয় মানে অলপ কিবা টাইপ মানে ভাবি লওক আপোনাৰ আজিকালি যে ওলাইছে ৰেপ ছঙবিলাক ৰেপ গান তেনেকুৱা টাইপবিলাক ভাল পায় তাৰ বাহিৰেও মই মানে যি বস্তু খাই ভাল পাওঁ তাই তাৰ মানে মানে বেলেগ বস্তু বিলাক খাই ভাল পায় তেনেকুবা টাইপ মানে বহুত মানে একো মিলা চিলা নাছিলে তেনেকৈ মানে কথাবিলাক মই ভাবোঁ কিবা তাই ভাবে কিবা বহুত বেলেগ মানে গতিকে মানে আমাৰ মাজত থকা যিটো সম্পৰ্কটো মানে চলাই নিবলৈ বহুত মানে কঠিন হৈ পৰিছিলে তো কেতিয়াবা এনেকুৱা হৈ যায় আমি যেতিয়া ক'ৰবাত ওলাই যাওঁ ন ওলাই যোৱাৰ পিছত যদি কিবা সৰু সৰু কথাত মানে কাজিয়া হয় আৰু যিবিলাক কথাত মানে কাজিয়া হ'বলগীয়া নহয় সেই কথাবিলাকতো কাজিয়া হৈ যায় আচলতে তাই প্ৰয়োজনতকৈ অধিক চিন্তা কৰে মানে সৰু কথাটো সৰু হিচাপে নলয় মানে বহুত ডাঙৰ কৰি দিয়ে মানে বহুত প্ৰয়োজনতকৈ অধিক চিন্তা কৰে মানে আচলতে তাইৰ বয়সো বেছি নাছিলে সৰু আছিলে ন গতিকে হ'ব পাৰে তেনেকুৱা কিন্তু তেনেকুৱা অৱস্থাত মই কি কৰিলোঁ কাৰণ মই অলপ ডাঙৰ আছিলোঁ বয়সত গতিকে মই ভাবিলোঁ নাই এনেকৈ নহ'ব মানে হয়তো তাই তল পৰিব লাগিব নহ'লেতো মই তল পৰিব লাগিব তেতিয়াহে মাজৰ সম্পৰ্কটো বা কামবিলাক ভালকৈ চলিব দিব গতিকে ময়ে যিহেতু ব মানে বুজা শক্তিটো মোৰ অলপ আছিলে আৰু গম পালোঁ তাই যিহেতু সৰু হয় গতিকে মই মানে অলপ মানে তল পৰি দিলোঁ আৰু তেনেকৈয়ে ভালকৈ মানে কিবা এটা ক'লেও মই জাষ্ট মানে মানে মনে মনে থাকোঁ আৰু একো তেনেকৈ তাতকৈ উপৰঞ্চি কথা নকওঁ আৰু তেনেকৈ মানে কথাবিলাক শুনিছিলোঁ আৰু সব কথাতে মই তল পৰি দিছিলোঁ আৰু সেনেকৈয়ে আগবাঢ়ি আহিছোঁ মানে মিলা প্ৰীতিকে আগুৱাই আহিছোঁ তেনেকৈয়ে আৰু যিমানে মই তল পৰি দিলে সিমানেই তাই মানে মানে তাই নিজৰ ভুলবিলাক মানে বুজিব ধৰিলে যে আচলতে হয় এনেকুৱা হয় তেনেকুৱা হয় গতিকে মই ভাবোঁ

যদি আমাৰ তাৰমানে জীৱনত যদি কিছুমান আমাৰ মিলা মিছা নকৰা কিছুমান যদি আমি যদি ব্যক্তি লগ পাওঁ সেই ব্যক্তিসমূহৰ লগত আমি কেতিয়াও জিকিবলৈ চেষ্টা কৰিব নালাগে সদায় হাৰিবলৈ চেষ্টা কৰিব লাগে যদি আমি হাৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে সেই মানুহজন জিকি পেলাই তেওঁ কোনোধৰণৰ মানে সফলতা যিটো ভাৱ সেই ভাৱটো কেতিয়াও মনত নাপাব আৰু নিজে এদিন মানে ৰিয়েলাইজ কৰিব যে বস্তুটো কি হ'ল গতিকে তেনেকৈ তল পৰিবলৈ চা মানে চাব লাগে কাৰণ য'ত লাগি লাভ নাই বুলি জানো গতিকে তাত এনেই লাগি পেলাই নিজৰ সময়বোৰ কিয় আমি পাৰ কৰিব লাগে